হেল্ল' হেল্ল' হয় বৰা ভালনে

অ ভালনে আপোনালোকৰ বাকী সব ঠিকে আছে বেমাৰ আজাৰ নাই নহয় আজিকালি মানুহবোৰৰ ইমান বেমাৰ আজাৰ হৈ থাকে বোলো সব ঠিকে আছেনে স্বাস্থ্য

মোক ইমান কৈ আছে নহয় অ এইকেইদিন আকৌ ইমান গৰম পৰিছে কেনেকৈনো যায় হয়নে বাৰু মই সিহঁতক কৈছোঁ অলপ ৰ' বোলো ঠাণ্ডাটো পৰক অ ওচৰবোৰলৈ গ'লে মই কৈছোঁ সেই সোণাৰি ছিলড্ৰেন পাৰ্কতে যাওঁ বই বুলি কৈছোঁ তালৈকে যাব পাৰি মই থাকি দিম একো নাই মই বাৰু থাকি দিম আপোনালোকৰ সেই মোক কৈছে আকৌ তুমি পাতাচোন তুমি পাতা তেহেঁতৰ বোলে ঘৰৰ মানুহে নিদিব বোলে

আপুনি সোণাৰি ছিলড্ৰেন পাৰ্কখন চিনি পায় নহয় ন' অ অ তাতে আপুনি থৈ যাবহি নহ'লে হেৰি এই দেওবাৰে নহয় থৈ যাব এনে অলপ ফুৰিব অলপমান খোৱা মেলাটো মই কৰাই দিম বাৰু অ সেইটোৱে ভাল হ'ব ঠিক আছে বাৰু মই তেন্তে এই বোলো জনাই দিওঁ এহেঁতি মোক ইমান মূৰটো খাই আছে আকৌ নহ'লে ঠিক আছে দিয়ক তেন্তে